হয় মাছ লাগিছিল দুই কেজি সিদিনা ইমান ভাল নহ'ল মাছখিনি ইমান মিঠা নাই

হয় নেকি কিন্তু ইমানটো ভাল ভাল নহ'ল সেইদিনা ইমান কিন্তু আজি অলপ ভাল দিয়ক আলহী অহাৰ কথা আছে আলহী অহা কথা আছে হা অঁ এই আমাৰ ওচৰৰে আহিব বাৰু কুৰ্মা আমাৰ কুৰ্মা অঁ আমাৰ কুৰ্মা অহা কথা আছে গতিকে অকণমান মাছটো ভালকে দে আৰু দাদা দুই কেজি দিলেই হ'ল বাৰু বেছি নালাগে দুই কেজি এইটো সৰু অলপমান লৈ যাওঁ পাতত দি খাব ভাল হ'ব আৰু দুই কেজি ডাঙৰ দি ডাঙৰৰ মজাটো বেলেগ নে আলহী অহা কথা দেছোন সৰু মাছ দিলে আকৌ আলহীক কি সৰু মাছ দিম খাইয়ে থাকে খাই থাকা মাছ হা হা ৰৌ অঁ ঠিকে আছে বাৰু

তিনিশ টকা বেছি হ'ব দেখোন অলপ অলপ কমাই দিবি যা এ সদায়ে লৈ থাকোঁ দাদাৰ পৰা অলপ অলপ মান কমাই দহ টকা বিছ টকা কমাই দিয়ক নে কি হে অঁ অঁ সৰু মাছ এক এক পোৱা মান দিলেই হ'ল সৰু মাছ আকৌ এই বাচবা বৰ দিকদাৰ নে সৰু মাছ এক পোৱা দিয়ক এই বাকী এইটো মাছ এই ৰৌ মাছটো ভাল হ'বতো আকৌ অঁ এইটো ক'ৰ পৰা অনা ক'ৰ পৰা এইটো অনা মাছটো এইটো দৰং ক'ত ব্ৰহ্মপুত্ৰ আছে ইয়াতে দেখোন ব্ৰহ্মপুত্ৰ নাই চালানী মাছ এয়া অঁ অঁ পিছে ঠিকে আছে বাৰু ঠিকে আছে বাৰু হ'ব